হেল্ল' অঁ কোনে কৈছানো বিশ্বই অঁ চিনি পাইছোঁ দিয়া অঁ অঁ দেউতাৰ খবৰ কি আছ আছে আছে অঁ বিহু খাবলৈ আহিবি অঁ পিঠা বনাইছোঁ পিঠা বনাইছোঁ লাৰু বনাইছোঁ তিলপিঠা ঘিলাপিঠা পিঠা চব আছে দিব লাগিব অঁ গুড়াটো হেৰি গুলি ল'বা লাগে গুলি লৈ বেছি টানো হ'ব নালাগে কমো হ'ব নালাগে চাউলৰ গুড়া আমি যিটো ভাত খাওঁ নতুন চাউলৰ গুড়াটো গুড়া কৰি গুলি ল'বা লাগে পানী দি বেছি পানীও দিবা নালাগে কমো দিবা নালাগে সেনেকৈ গুড় মিঠৈ দিব লাগে গুড় মিঠৈ দি সানি থৈ দছ মিনিটমান থৈ দিব লাগে থৈ দিয়াৰ পিছত সেনেকৈ তেল গৰম কৰি তেলটো হোৱাৰ পিছত এখন কৰাছেদি লৈ অলপ অলপকৈ লৈ কেৰাহীটোত দিব লাগে অলপ অলপকৈ দিলে এখন এখনকৈ বনাব লাগে ঘিলা পিঠাটো অলপ জটিল অঁ গতিকে তেলটো বেছিকৈ লাগিব অঁ সেনেকৈ দি পেলাই ৰঙা কৰাৰ পিছত আৰু সেনেকা নেক্সট এখন বনালেই হ'ল তাৰপিছতে এই বস্তুটো গুলোতে অলপ পদ্ধতি আছে গুলোতে অলপমান বেকিং পাউদাৰ হ'ব লাগে আৰু অলপমান বেকিং পাউদাৰো দিব লাগে গুলোতে তাৰ পিছত গুলোতে অলপ ভালকৈ বেছিকৈ লৰাই থাকিব লাগে বস্তুটো হা সেনেকেই হৈ যায় আৰ সেনেকেই গুলোতে গুলোতেই মিহি হ'লে বস্তুখিনি তাত পিঠাখন ফুলিব সেনেকৈ আৰু গুলোতে কিছুমান বস্তু দিব পাৰি কালজিৰা দিব পাৰি অঁ কিবা এনেকৈ দিবা পাৰি দিলে পিঠাখনৰ সোৱাদটো ভাল লাগে সেয়ে আৰু এফালে নাৰিকল পিঠা বনাইছোঁ তিলপিঠা বনাইছোঁ লাৰু অঁ অঁ অঁ শুনিলে খাবই মন যায় ন দিয়া ঠিক আছে আহিবা শুভেচ্ছা থাকিল অঁ ঠিকে আছে